মোৰ অঞ্চলত তেনেধৰণৰ কোনো খেতি কৰিব পৰাকৈ চৰকাৰী মাটি নাই কাৰণ মই গাঁও অঞ্চলত বাস কৰোঁ মোৰ ঘৰতে ঘৰৰ ঘৰৰ মাটি আছে খেতি কৰিব পৰাকৈ তাতে আমি ছিজন লৈ খেতি কৰোঁ সৰিয়হৰ দিনত সৰিয়হ খেতি আলু খেতি মাহৰ খেতি তেনেধৰণে আৰু এতিয়া খৰালি দিনত আমি লাই শাক লাই লাই লাই লাই খেতি লাই লফা মূলা এনেধৰণৰ খেতিসমূহ কৰোঁ আলু ত আলু খেতি কৰোঁ আলু বিক্ৰী কৰা হয় তেনেকৈ আমাৰ গাঁৱৰ অঞ্চলত চৰকাৰী মাটি দেখা নাযায় নিজৰ মাটিতেই সকলোৱে খেতি কৰে কিন্তু যদি চৰকাৰী মাটি চহৰ অঞ্চলত চৰকাৰী মাটি তেনেধৰণে থাকে বা গাঁও অঞ্চলৰ থাকে মোৰ ওচৰত নাথাকিব পাৰে কিন্তু তেনেকৈ যদি থাকে সেই চৰকাৰী মাটিসমূহত খেতি কৰিলেও অৱশ্যে তেনেধৰণৰ বাধা আৰোপ নকৰে বুলি ভাবোঁ মই কাৰণ খেতি খেতি কৰিবলৈ কৰিলে বাধা দিয়াটো বাধা দিব বুলি মই নাভাবোঁ কাৰণ তেওঁ চৰকাৰী মাটিডোখৰত খেতি কৰিছে কৰাৰ ফলত দুপইচা উপাৰ্জন হ'ব কোনোবাতো খেতিয়কেই কৰিব খেতিডোখৰ মাটি মাটিডোখৰ খেতি গতিকে তেনেধৰণৰ মানে বাধা নিদিয়ে বুলি ভাবোঁ কিন্তু মোৰ ওচৰত তেনেকুৱা চৰকাৰী মাটিত খেতি কৰিব পৰাকৈ উপযোগী মাটি নাই গতিকে মই নিজৰ বাৰীৰ মাটিতে নিজৰ ঘৰৰ মাটিতে পঞ্জীয়ন কৰা মাটিতে খেতি কৰোঁ আৰু বছৰি তেনেধৰণেই ছমাহ এটা খেতি আৰু ছমা এটা খেতি মই কৰোঁ